হেল্ল' হেল্ল' বাইদেউ মই লাহন গাঁৱৰ পৰা কৈছোঁ লাহন অঁ মোৰ হেৰি বাগিচাখনত মানে ৰুবৰ কাৰণে টাবত ৰুবৰ কাৰণে হেৰি ফুলৰ পুলি লাগিছিল কি কি ফুল ইয়াত পুলি ফুল আছে বাৰু গছৰ

অঁ অঁ

অঁ অঁ

অঁ মোৰ সেয়া চিজন ফুলেই লাগিছিলে বাৰু টাবত ৰুবৰ কাৰণেহে হয় অঁ হয় হয় হয় অঁ হয় হয় অঁ হ'ব ঠিক আছে অঁ অঁ ঠিক আছে বাৰু মই যাম আনিবৰ কাৰণে মই আজি পিছবেলা মানে যাম চাগে অঁ চাৰিটামান বজাত হ'লেও অঁ দাম আছে ন হ'ব বাৰু দাম দৰৰ কথা একো নাই মোক লাগিছিলে ভাল ভাল ফুল টাবত সজাবৰ কাৰণে মানে বাগিচাখনত

অঁ ঠিক আছে বাৰু মই চাম হ'ব